ৰেডিঅ' আগতে গান শুনিছিলোঁ সৰু থাকোঁতে আমি ৰেডিঅ' দেখিছিলোঁ ৰেডিঅ'ত গান শুনো নাটক চাওঁ অঁ নাটক শুনিছিলোঁ চাওঁ নহয় দে ৰেডিঅ'ত শুনিবহে পাৰি ৰেডিঅ'তে ৰাতিপুৱা সময়ত ধুনীয়া বৰগীত পুৱা গীত দিয়ে বৰগীত দিয়ে দুপৰীয়া ধুনীয়া হিন্দী গান আহে অসমীয়া আধুনিক গীত আহে শুনি ভাল পাইছিলোঁ আজিকালি আকৌ ৰেডিঅ' দেখিবলৈ পোৱা নাযায় নহয় আজিকালি ল'ৰা ছোৱালীবোৰে ৰেডিঅ' চিনিয়ে নাপায় আগৰ দিনত ৰেডিঅ'টোৱে যথে বহুত ভাল আছিলে মানে ৰেডিঅ'টো অবিহনে মানুহ নাছিলে ৰেডিঅ' প্ৰত্যেকৰ ঘৰতে আছিলে বুলি ক'লেও মিছা নহয় কিন্তু আজিকালি সৰু সৰু ল'ৰা ছোৱালীবোৰে ৰেডিঅ'ৰ কি বস্তু তাকে চিনি নাপায় ক'লে সুধিবহে কিনো এইটো বস্তু কেনেকুৱা সেই বুলি সুধিব কিন্তু সেই বুলি আমাৰ মাৰ ঘৰত আছে বাৰু ৰেডিঅ' এটা আমাৰ ল'ৰাহঁতে চিনি পায় মাজে মাজে মায়ে কেতিয়াবা লগায় ভালো লাগে পুৰণা দিনৰ কথা মনত পৰে তেতিয়া সেই সময়ত কিমান ভাল লাগিছিলে বা ৰাতিপুৱা গধূলি দুপৰীয়া তিনিটা টাইমত একদম কোনটো সময়ত কি দিয়ে প্ৰত্যেকটো বস্তুৱেই মানে মনত আছিলে ৰেডিঅ'টো লগাওঁগৈ আৰু সেই ৰেডিঅ' জ জৰিয়তে আমি গান শিকিছিলোঁ গান ইমান ভাল লাগিছিলে তেতিয়া সেইটো সময় মানে আজিকালি সেইটো পৰিৱেশ নায়েই গানৰ হওক ৰেডিঅ'টো কথাই নাই চিনিয়েই নাপায় ল'ৰা ছোৱালীয়ে আজিকালি ল'ৰা ছোৱালীয়ে অকল মোবাইলটো বাদে বেলেগ বস্তু চিনিয়েই নাপায় দেখোন টিভি টো চিনি পায় আৰু টিভিটোও মাজে মাজে এতিয়া লুপ্ত খাবগৈ আৰু টিভিও মানুহে গুৰুত্ব নিদিয়া হৈছেগৈ নহয় মোবাইলটোৱে মেইন হৈ পৰিছে এতিয়া আচলতে মোবাইলত এতিয়া যি বিচাৰে তাকে পায় যে আপোনাৰ গান বিচাৰিলে গান পাব ভিডিঅ' চাওঁ বুলিলে ভিডিঅ'ও পাব চব পাই যে সেইকাৰণে মানে মোবাইলটোৱে চব হ'ল আৰু ৰেডিঅ'টো চিনিয়েই নাপায় বহুত ল'ৰা ছোৱালীয়ে ৰেডিঅ' কি বুলি ক'লে সুধিবহে কি বস্তুনো এইটো খাই নে কি কৰে ৰেডিঅ'টো বহুত প্ৰয়োজনীয় বস্তু আছিলে দেই সেইটো সময়ত কাৰণ কাৰেণ্টৰ কথা নাই একো হেৰি কথা নাই মুঠতে বেটেৰী দুটা লাগে আৰু কিছুমান ৰেডিঅ'ত চাৰিটা বেটেৰী খায় কিছুমানত তিনিটা খায় আজিকালি আৰু ৰেডিঅ' নাই বেটেৰীটো সেই শেষ হোৱাৰ লগে লগে বেটেৰীকেইটা ৰ'দত দিয়া কথাকেইটা কিন্তু মনত পৰে দেই ৰ'দত দিয়াৰ লগে লগে বেটেৰীকেইটা উলিয়াই আমি বেটেৰীকেইটা যদি অকণমান হেৰি হৈ থকা দেখো একদম মানে তেতিয়া আৰু গানৰ কথা আহে নাটক শুনাৰ কথা আহে সেইটো সময় ইমান ভাল লাগিছিলে মনত পৰে সেইবোৰ দিনলৈ দেই আকৌ সৰুকালতো ঘূৰি পোৱা হ'লে তেনেকুৱা দিন আহা হ'লে সেইবোৰ দিন ঘূৰি নাহে কেতিয়াও জানো পায় ঘূৰি আহিব জানো সেইবোৰ সেইবোৰ দিন ভাল লাগিছিলে বহুত ভাল লাগিছিলে তেতিয়া ইমান হেৰিও নাছিলে গানবোৰত ইমান মানে হেৰিও নাছিলে বহুত ভাল লাগিছিলে গানবোৰৰ মানে অৰ্থপূৰ্ণ আছিলে আজিকালি গানবোৰৰ কোনো অৰ্থ নাই গীতসমূহৰ আজিকালি গীত মুঠতে গাবহে লাগে আৰু কোনো অৰ্থ নাই কোনো হেৰি নাই একো মানে ৰাগ চাগ মানে ভাল নালাগে আগতে আকৌ বহুত ধুনীয়া লাগিছিলে আগৰ দিনৰ গানবোৰে বহুত মানে ভাল লগা আজিকালি গানবোৰ আকৌ ওলাইছে বাৰু পুৰণা গানবোৰ কিন্তু ৰেডিঅ'ত গান শুনাটো মোবাইলত শুনাটো ছাউণ্ড বক্সত শুনাটো বহুত পাৰ্থক্য ৰেডিঅ' ভাল লাগে ৰাতি যেতিয়া লাইনটো গুচি যায় ৰেডিঅ'টো বাহিৰলৈ লৈ চকীত বহিলৈ গান শুনো নাটক শুনো সেই দিনকেইটা বহুত মনত পৰিছে দেই সেই সময়ত বহুত ভাল লাগিছিলে গোটেইকেইটা আমি তিনিটা আমি তিনিটাই বহি লওঁ কোনো কোনো বহি একদম কো কোনো মাত নুশুনো সেইটো সময়ত কোনোবাই যদি মাত এটাও মাতে একদম গালি খাই যাব আৰু তেনেকেই শুনিছিলোঁ আৰু এতিয়া ক'ত সেইবোৰ দিন আছে আজিকালি আৰু সেইটো গান বোলে এতিয়া নুশুনো থ পিছত শুনিম বুলি ক'ব পাৰি আগতে আকৌ সেইটো নহয় নহয় যেতিয়া যোনটো সময়ত যিটো দিব সেইটো শুনিবই লাগিব বা পাবই লাগিব আকৌতো ৰিপিট নকৰে আজিকালি আকৌ চব বস্তুৱেই ৰিপিটকৈ শুনিব পাৰি আগতে সেই বস্তুটো নাছিলে যাতে সেইটো বহুত মানে বহুত বেলেগ আছিলে আৰু সেই দিনকেইটা সেই দিনবোৰলৈ ঘূৰি যাবলৈ মনত পৰিলে মানে বহুত ভালো লাগে বেয়াও লাগে দুখো লাগে সেই সময়ত বহুত ভাল লাগিছিল আৰু আমাৰ তেতিয়া ভাড়া ঘৰত মানুহ আছিলে ভাড়া মানুহবোৰো ধুনীয়াকৈ ৰেডিঅ'ত বোলে আজি নিদিয়ে অকণমান দেৰি বোলে বন্ধ কৰি থওঁ সেই অকণ সময়তে ভাড়া মানুহবোৰে ধুনীয়াকৈ দুজনমান আহিব সাধু কথা ক'ব কিবা ক'ব ভাল লাগিছিলে মানে আৰু সেইবোৰ দিন আজিকালি আৰু ক'ত ঘূৰাই পাম সেইবোৰ দিন আকৌ সৰুকাললৈহে মনত পৰি গৈছে আৰু ৰেডিঅ' বুলি কওঁতে কিন্তু এতিয়াও আমাৰ ঘৰত মায়ে ৰেডিঅ'টো মাজে মাজে লগাই থাকে শুনো কিন্তু হ'লেও সেই মানে বস্তুটো মানে উপলব্ধি নহয় সৰুতে যিটো উপলব্ধি হৈছিলে ভাল লাগিছিলে এতিয়ানো ক'ত পাম এতিয়া সেইটো হেৰি নাপাওঁৱেই আৰু ল'ৰাহঁতে কওঁ কেতিয়াবা আমি এইবোৰ এনেকেই কৰিছিলোঁ তেনেকৈ কৰিছিলোঁ ক'ৰবাত গৈছোঁ কিবা কৈছোঁ ভাল লাগিছিলে সঁচাকৈ দেই বোলে আজি মোক ৰাতিপুৱা নটা বাজি মাত্ৰ বৰগীত লোকগীত ভাল লাগে আৰু ৰাতিপুৱা চত বাজিব লগাওঁ লোকগীত দিব এতিয়া ক'ত এতিয়া টিভিহে লগাব বা মোবাইলতহে লগাব পোৱা গীত কিবা গীত তেতিয়া হেৰি নাই নহয় ৰেডিঅ' এতিয়া মই গাঁৱত আছোঁ যদিও আমাৰ গাঁৱতে ৰেডিঅ' দেখা নাপাওঁ আছে যদিও মানে দেখা নাই বাৰু গাঁও ঘৰতে আৰু নুসোধেও আজিকালি ৰেডিঅ' কথা কোনেনো কাক সুধিব ৰেডিঅ'টোৰ কথা ৰেডিঅ'টোৰ জৰিয়তে বহুত সুবিধা হৈছিলে কিন্তু দেই আগতে কেতিয়াবা ৰেডিঅ'টো যেতিয়াৰ পৰা মোবাইলটো ওলালে মোবাইলতটো বহুত সেই হয় আৰু আগতে ৰেডিঅ'টোৱে মেইন আছিলে ৰেডিঅ'তে চব খবৰ পায় বা নিউজ বাতৰিকাকত আনে আজিকালিতো বাতৰিকাকত পঢ়ে কিন্তু খুব কম কাৰণ মোবাইলত পায়েই যে চব আপোনাৰ আগত ডেইলি বাতৰিকাকত দিবলৈ আহে ৰাতিপুৱা দেতাই বাতৰি পঢ়িব আমি ৰেডিঅ' শুনোৱাই শুনিম কিন্তু আমাৰ দেতাই ৰেডিঅ'টো চখ আছিলে দেই ৰেডিঅ'টোতো একদম যেতিয়া বাতৰি দিব সেইটো সময়ত যদি কোনোবাই কিবাকিবি কৈ থাকে গালি দি দিব একদম একে ধমকৈ চব আঁতৰি যাব লাগিব ইমানেই দিব ৰেডিঅ'টো গানবোৰ ভাল লাগে আজিকালি সেইবোৰ গান বিচাৰি ফুৰিবলৈ বৰ দিগদাৰ আগৰ গানবোৰ আৰু গানৰ মাদকতাটোও বেলেগ আছিল এতিয়া ৰেডিঅ' ঘৰলৈ যাওঁ যদিও ৰেডিঅ'টো শুনিবলৈ সময়ে নহয় যাওঁ আৰু আহো শুনা নহয় সৰুতে যি শুনিলোঁ সৰুৰ কথা মনত পৰিলে শুনা নহয়